সাঁতোৰৰ কিছুমান উপকাৰ হৈছে আপোনাৰ এজন সাঁতোৰবিদে এটা ভাল বডি আপোনাৰ ভাল এটা শৰীৰ লাভ কৰে মানে সাঁতোৰবিধ এটা বডি ফিকুৱেঞ্চিটো বহুত এটা বহুত বেলেগ নেক্সট লেভেলৰ হয় নেক্সট লেভেল আপোনাৰ বডি ষ্ট্ৰাকচাৰটো আপোনাৰ বহুত গাৰ গঠনটো বহুত ভাল হৈ পৰে বেমাৰ আজাৰপৰা বহুত এটা দূৰত থাকে বেমাৰ আজাৰপৰা বেমাৰ আজাৰ কাষ চাপিব নোৱাৰে সাঁতোৰবিধসকলৰ বাবে সাঁতোৰৰবিধসকল বহুত আৰু সিহঁতৰ বডীত ফেটছ দেখা পোৱা নাযায় বডীত ৱেট দেখা পোৱা নাযায় বডীত আপোনাৰ সিহঁতৰ বহুত আৰু ইমিউনটি চিষ্টেমটো বহুত বেলেগ হয় সাঁতোৰবিধসকলৰ শৰীৰ আৰু মনত কেনেদৰে প্ৰভাৱ পেলায় এইটো কথা ক'বলৈ গ'লে আপোনাৰ মেণ্টেলি যোনখিনি পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা বেমাৰ আজাৰ ক্ষেত্ৰতেই হওক বা কিছুমান কথতেই হওক তেনেকুৱা কথাত আপোনাৰ সাঁতোৰ এতিয়া বহুত এটা ভাল পৰিক্ৰমা দেখিব পোৱা যায় ইণ্টেলিজেণ্ট হওক ইণ্টেলিজেণ্ট হয় সাঁতোৰবিদসকল বহুত এটা মেণ্টেলি বহুত ইষ্ট্ৰং হয় ফিজিকেলি যিমান ইষ্ট্ৰং হয় মেণ্টেলি সিমানেই ইষ্ট্ৰং হয় এজন সাঁতোৰবিদ সাঁতোৰৰপৰা সেই তেনেকুৱা কিছুমান ইমপ্ৰুভমেণ্ট দেখিব পোৱা যায় সাঁতোৰবিদ অকল অকল শৰীৰৰ ক্ষেত্ৰতেই নহওক সিহঁতৰ সিহঁতৰ বডি এনেকুৱা হয় যে সিহঁতৰ বডিটো বহুত এটা ভাল ইষ্ট্ৰং ইষ্ট্ৰং হয় সিহঁতৰ বডিটো বহুত এটা ভাল ষ্ট্ৰং সিহঁতি বহুত এটা ভাল পৰিক্ৰমা কৰি কৰি ইমান কষ্ট কৰি কৰি এটা ভাল প্ৰক্ৰিয়া লাভ কৰিব পাৰে আৰু এজন গাঁৱলীয়া সাঁতোৰবিদৰ চাব পাৰে সিহঁতৰ গাঁৱলীয়া যোনবিলাক মাছমৰীয়া হওক সিহঁতি যোনবিলাক সাঁতুৰি থাকে সিহঁতৰ সাঁতুৰি থাকিলে সিহঁতৰ যোনটো বডি ষ্ট্ৰাকচাৰ সিহঁতৰ গাৰ গঠন সেইটো দেখি বহুত এটা ভাল ফিল হয় বহুত এটা ভাল অনুভৱ হয় যে সাঁতুৰি কিছুমান মানুহে এতিয়া সাঁতুৰিবই নাজানে তেনেকুৱা হয় সেইটো কাৰণে সাঁতুৰিব জনাটো চবৰে কাৰণে প্ৰয়োজন সাঁতুৰিব জানিব লাগে সাঁতুৰিবলৈ শিকাব লাগে সাঁতুৰিবলৈ শিকিব লাগে চবকে সৰু সৰু ল'ৰা হওক ছোৱালী হওক যোনেই নহওক কিয় সাঁতুৰিবলৈ সাঁতুৰিব জনাটো এটা বহুত দৰকাৰী হয় যোনবিলাক গাঁৱৰ মানুহ থাকে গাঁৱৰ মানুহো এনেকুৱা হয় যে কিছুমান দ জেগাবিলাকত পানীয়ে আপোনাৰ বহুত এতিয়া যোনবিলাক অসমৰ যোনবিলাক জেগা কিছুমান এনেকুৱা জেগা আছে যে বহুত দ দ জেগা যোনবিলাকত নেকি পানী পানী বহুত দেখিব পোৱা যায় তাৰপৰা আপুনি বহুত সাঁতুৰিবলৈ শিকি থ'লে বহুত সহায় সুবিধা দেখিব পোৱা যায় হয়তো নাও এখন ডুবি গ'লেও সেই নাওখন যেতিয়া বচাবলৈ মানে হয়তো ওচৰত মানুহ নাথাকিবও পাৰে তেতিয়া যদি এজন এজন ল'ৰা বা এজনী ছোৱালীয়ে সাঁতুৰিবলৈ শিকি থয় তেতিয়া সেই এই সাঁতোৰৰপৰা নিজকে ৰক্ষণাবেক্ষণ কৰিব পাৰে ৰক্ষণাবেক্ষণ দিব পাৰে বেলেগ দুজনকো হয়তো সেই এই পৰিস্থিতিৰপৰা বচাব পাৰে তেনেকুৱা এটা পৰিস্থিতি হয় সাঁতুৰিলে বহুতখিনি ইম্প্ৰুভ হয় উপকাৰী উপকাৰ বহুত হয় বেলেগক শিকাব পাৰি নিজে শিকাৰ লগতে বেলেগকো শিকাব পাৰে বেলেগৰ বেলেগ বেলেগ যোনবিলাক ল'ৰা হওক ছোৱালী হওক শিকালে তেওঁৰপৰা আৰু দুজনে শিকিব পাৰে সাঁতোৰৰ বহুতখিনি উপকাৰ উপকাৰ আছে